চৰকাৰী আঁচনি বুলিলে আজিকালিতো বহুত আঁচনিয়ে চৰকাৰে ঘোষণা কৰি আছে আৰু এইবিলাক পালনো কৰি আছে যেনে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক ৰোজগাৰ আঁচনি যেনে এনৰেগা আঁচনি এইবিলাক আঁচনি দুখীয়া লোকসকলৰ কাৰণে ব্যৱহাৰ কৰি আছে আৰু শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ কাৰণে ঋণ দিয়াৰ ব্যৱস্থা আঁচনি ঋণ দিয়াৰ আঁচনিও আছে স্বাস্থ্যৰ স্বাস্থ্যৰ কাৰণেও দৰিদ্ৰ সীমাৰেখাৰ তলৰ আঁচনিৰ

এইটো কি কনচেছন ৰেটত তাৰমানে চিকিৎসা কৰা হয় কৰি আছে বি পি এল কাৰ্ডৰ জৰিয়তে দুখীয়া লোকসকলক বন্ধন বেংকৰ জৰিয়তেদি বহুতকে লোন বহুতকে ঋণ দি উপকৃত কৰিছে

আৰু শিশু শিশু শিশুসকলৰ তেনেকৈ ভেকচিন ভেকচিনৰ ক্ষেত্ৰতো বহুত আঁচনি আছে বা শিশুৰ জন্মৰ জন্মৰ আ আঁচনি কিছুমান আছে যেনেকৈ আপোনাৰ হস্পিটেললৈ অনা নিয়াৰ কাৰণে এম্বুলেন্সৰ সুবিধা আছে জন্মৰ হস্পিটেলৰ পৰা ঘৰলৈ অনা নিয়াৰ কাৰণে বহুতো আঁচনি মানে চৰকাৰে লৈছে